অসমৰ বাহিৰ বুলি ক'বলৈ বিশেষভাৱে অৰুণাচলৰ বহু ঠাইলৈ যোৱা হৈছে যেনে ধৰক নামচাই তেজু পাছিঘাট ইটানগৰ মায়'দিয়া পাছ এই বিভিন্ন ধৰণৰ অৰুণাচলৰ এই ঠাইবোৰলৈ যোৱা হৈছে তাত গৈ পিনি বিশেষ বহুত ধৰণৰ এটা প্ৰাকৃতিক সৌন্দৰ্য পোৱা যায় এটা বিশেষ ভাল সুস্থ সৱল বায়ু পোৱা যায় এটা প্ৰদূষণমুক্ত বায়ু পোৱা যায় আৰু এটা খুব সুন্দৰ যেনে ধৰক পাহাৰৰ পৰা বৈ অহা নদীবোৰ পাহাৰ ডাঙৰ ডাঙৰ শিলগুটি এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ পোৱা দেখা যায় আৰু অৰুণাচলত যি নামচাই এটা বিশেষ ডাঙৰ মনেষ্ট্ৰী আছে গ'ল্ডেন পাগোৰা তাক দেখা পোৱা যায় তেজুৰ যি ব'টানিকেল গাৰ্ডেন আছে তাক চোৱা হৈছে বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণী বহুত তাত দেখা যোৱা যায় এ যোনবোৰ দুস্প্ৰাপ্য দুৰ্লভ প্ৰাণীবোৰ দেখা পোৱা যায় অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশবোৰ ক'ব গ'লে খুব খুব সুন্দৰ হয় বাকী পৰিৱেশটো অসমতকৈ বহুত বেছি সুন্দৰ হয় আৰু অসমৰ পৰা বাহি বেলেগ যাবলৈ আৰু বহুত জেগা মন আছে কিন্তু এতিয়ালৈকে মোৰ সৌভাগ্য হোৱা নাই অকল অৰুণাচলৰে বিভিন্ন জেগা যাবলৈ সক্ষম হৈছোঁ আৰু অৰুণাচলত গৈ খুব ভাল লাগে খুব সুন্দৰ এটা পৰিৱেশ খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশচৰাই চিৰিকতি নদী জান জুৰি বহুত খুব সুন্দৰ এটা পৰিৱেশ তাত পোৱা যায়